আমাৰ অঞ্চলৰ এম পি এম এল এৰ পঞ্চায়তৰ সভাপতি আছিল ৰিহন দৈমাৰী তেখেতৰ সৈতে মই কথা পাতি পাইছোঁ কিন্তু সিমান আৰু তেনেকৈ কথা পাতি পোৱা নাই আৰু তেওঁলোকে কৰা কামসমূহৰ মাজত অভিজ্ঞতা মোৰ দাদাৰ এক্সিডেণ্ট হৈছিল তেখেত আমি যি তেখেতে আমাৰ দাদাৰ এক্সিডেণ্টৰ সময়ত ভালেখিনি সহায় কৰিছিল পইচা পাতি দিও সহায় কৰিছিল বাৰু সেইটো মোৰ হ'ল নিজৰ অভিজ্ঞতা আৰু কাম কাজৰ ক্ষেত্ৰত তেখেতে যেতিয়াৰপৰা এম পি বা এম এল এ হৈ এম এল এ আছিলে তেখেতে তেখেতে যেতিয়া এম এল এ হয় তেতিয়া আমাৰ জেগাৰ ৰাস্তা ঘাটবোৰ বহুত ভাল হয় তেখেতে বহুখিনিয়ে কৰিছে যোনবোৰ ইয়াতে আমাৰ ওচৰত চৰকাৰী স্কুল আছে চৰকাৰী স্কুলবোৰ বোৰতো আগতে শিক্ষক নাছিলে এতিয়া শিক্ষক প্ৰদান কৰিছে তাৰপিছত আপোনাৰ যাতায়াতৰ ব্যৱস্থা সিমান ভাল নাছিলে আমাৰ ইয়াতে এতিয়া যাতায়াতৰ ব্যৱস্থা ভাল হৈছে পৰ্যটকৰ জেগা যোনখিনি কয় আমাৰ ভৈৰৱকুণ্ড বুলি ভৈৰৱকুণ্ডটো বহুখিনি কাম কৰিছে আগতে তাতে আমাৰ খোৱা লোৱাৰ জেগা নাছিলে ভালদৰে বহা জেগা নাছিলে এতিয়া সেইবোৰ হৈছে বাসস্থান হোৱা নাই ভালদৰে থাকাৰ সেইটো লাহে ধীৰে হ'ব বাৰু আৰু আপোনাৰ তেখেতে বহুতখিনি সহায় কৰে যোনবোৰ আপোনাৰ লাগতীয়াল আমাৰ ইয়াতে আমাৰ এটা মোৰ এৰিয়াৰ আপোনাৰ চুপাৰ ফিফটি বুলি এটা ক'ৰ্চ আছে যোনটো আমাৰ ৰাজ্য চৰকাৰৰ এ পি এছ চি বুলি একজামটোৰ কাৰণে যোনটো ডিষ্ট্ৰিকৰ পঞ্চাছটা ল'ৰা ছোৱালীক সেই ক'ৰ্চটোৰ ক'চিং দিয়ে ফ্ৰী বিনামূলীয়া হয় সেইটো এটা ভাল পদক্ষেপ লৈছে তেখেতে আৰু তেখেতৰ ওচৰত আমি যেতিয়াও নাযাওঁক তেখেতৰ সদায় আমাক সহায় কৰিবলৈ সাজু থাকে আৰু তেখেতে আপোনাৰ আমাৰ নামঘৰ মোৰ ওচৰত থকা নামঘৰটোতো বহুখিনি সহায় আগবঢ়াইছে আমাৰ ইয়াতে ওচৰত এজন খুৰাৰ কেঞ্চাৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছিল তেখেতকো বহুখিনি সহায় কৰিছে আমাৰ মোৰ ক'ব গ'লে এম এল এ জনৰ লগত ভালেখিনি অভিজ্ঞতা ভালেই বুলি ক'ব লাগিব একো তেনেকুৱা বেয়া অভিজ্ঞতা এতিয়ালৈকে পোৱা নাই আগৰ যোনটো আছিলে তেখেতে অলপমান কাম কাজ কম কৰিছিলে এতিয়া ইয়াত অহাৰপৰা তেখেতৰ এখেতে কাম কাজ ভাল কৰিছে আৰু আপোনাৰ যোনবোৰ এতিয়া আপোনাৰ আগতে যিকোনো কাম কৰিবলৈ আমি চৰকাৰী অফিচবোৰত গ'লে পইচা দিবলৈ লাগিছিলে এতিয়া এখেত অহাৰপৰা আমাৰ পইচা দিয়াতো কম হৈ গৈছে আমি মানে যিকোনো এটা সৰু কাম কৰিব লাগিলেও আগতে পইচা দিব লাগিছিলে এতিয়া আমি পইচা দিব নালাগে আজিকালি আমাৰ আপোনাৰ যোনটো বি পি এল কাৰ্ড বুলি কয় বা এ পি এল কাৰ্ড বুলি কয় ৰেচন কাৰ্ড আৰু সেইবোৰ এতিয়া দিছে সকলোকে আগতে আপোনাৰ নিদিছিলে সেইখিনি পইচা লৈ লৈছিলে